অঁ ৰন্ধনশৈলীত বহুত কিছুমান বস্তু লাগে যেনেকুৱা চৌকা এখন আছে আৰু খৰিত খৰি লাগে খৰি লাগে আৰু বাঁহ খৰি কাঠ খৰি বহুত কিবাকিবি খৰি লাগে আৰু ৰেকখন আছে ৰেকখনত মানে বস্তুবিলাক থোৱা হয় মানে আপোনাৰ হালধি নিমখ জিৰা গুড়ি পানী এনেকৈ বহুত কিছুমান বস্তু থাকে আৰু বাচন বৰ্তনো থাকে বাচন বৰ্তনো থওঁ আৰু আৰু তাৱা চাৱা থোৱা যায় আৰু বহুত সদায় মানে তাতে গেছ চোৱা আমি গেছ চোলাও ব্যৱহাৰ কৰোঁ তাতে গেছ চোলাও থাকে আৰু সদায় আমি তাতেই ভাত বনাওঁ খৰিটো ভাত বনাওঁ কেতিয়াবা আৰু গেছ চোলাও মানে ব্যৱহাৰ কৰোঁ তাৰ পিছত বহুত বহুত মানে সৰুৰপৰা আমি তাতে তেনেকৈয়ে মানে ৰন্ধনশৈলীত মানে চৌকাতে ভাত বনাই খাওঁ মাহঁতে বনায় তাতে ময়ো কেতিয়াবা বনাওঁ তেনেকৈ খাওঁ আৰু তেনেকৈ আমি